হয় অসমীয়া ভাষাটোৱে মোক সংস্কৃতি আৰু পৰিচয়ক বহুত ভালদৰে দাঙি ধৰিছে অসমীয়া ভাষাটো এটা এনেকুৱা ভাষা হৈছে যোনটোৱে অসমত বসবাস কৰা সকলো সংস্কৃতিৰ লোকক ঐক্যভাৱে বান্ধি এটা ভাষা ৰূপত এটা ভাষা কোৱা মানুহৰ ৰূপত গঢ়ি তুলিছে অসমত বহুতো বেলেগ বেলেগ দ জনজাতি মানুহ আছে যেনে মাৰোৱাৰী বিহাৰী বড়ো মিচিং কিন্তু তেওঁলোক সকলোৱে নিজৰ মাতৃভাষাটোৰ লগতে অসমীয়া ভাষাটো ক'ব জানে আৰু অসমীয়া বহুত বেলেগ বেলেগ আপোনাৰ অসমীয়া ভাষাটোৰ লগত জড়িত বেলেগ বেলেগ বহুত ধুনীয়া ধুনীয়া সাংস্কৃতি আছে যেনে আমাৰ বহুতো ধুনীয়া ধুনীয়া কবিতা আছে আৰু আমাৰ অসমত এটা কথা বহুতো প্ৰচলিত আজান ফকীৰ বুলি এজন আমাৰ অসমীয়া হেৰি আছিল তেওঁ আমাক অসমীয়া ভাষাৰ এটা মূল্যৱান সম্পদ দান দি থৈ গৈছে যোনটোক আমি জিকিৰি বুলি কওঁ যোনটো অসমীয়া ভাষা লিখা মুছলমানসকলৰ এটা ধৰ্মীয় গীত যোনটো তেওঁলোকৰ বহুতো উৎসৱত পৰিৱেশন কৰা হয় অসমীয়া সাংস্কৃতিত আৰু বহুতো বেলেগ বেলেগ বহুতো মানুহে তেওঁলোকৰ চিৰস্মৰণীয় অৱদান দি থৈ গৈছে যাৰ জৰিয়তে মোৰ অসমীয়া ভাষাটো বহুতো ধনী হৈ পৰিছে অসমীয়া ভাষাটো এটা এনেকুৱা ভাষা যোনটো ভাষা শুনিলেই ইমান ধুনীয়া লাগে যে মই বুজাব নোৱাৰোঁ অসমীয়া ভাষাটোৱে অসমৰ সকলো মানুহকে ঐক্যবদ্ধভাৱে বান্ধি ৰাখিছে এক নেদেখা বান্ধোনত বান্ধি ৰাখিছে